বিয়াই হৈছে এক আনন্দ উৎসৱৰ পৰিৱেশ বিয়াত সকলোৱে আনন্দ উপভোগ কৰে ময়ো বহুত আনন্দ কৰোঁ বিয়াত আমি বিভিন্ন ধৰণৰ পৰম্পৰা পালন কৰোঁ বিভিন্ন পৰম্পৰাৰ জৰিয়তেই আমি আনন্দ উপভোগ কৰোঁ বিয়াত বিভিন্ন ধৰণৰ আমাৰ সংস্কৃতি প্ৰকাশ পোৱা যায় আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ কাম কৰা হয় বিয়াক নৃত্য গীত এই সকলো ধৰণৰ মাজেৰে আমি বহুত আনন্দ উপভোগ কৰিবলৈ পাওঁ বিয়ানাম বিয়ানাম বিহু ইত্যাদিৰ জৰিয়তে আমি বহুত নৃত্য গীত পৰিৱেশন কৰোঁ আমাৰ সকলোৰে মন আনন্দিত কৰি তোলে ঢোল পেঁপা মাত বিহু নামেৰে সকলোৱে সকলোৰে গা নাচি উঠে পানী তুলিবলৈ যোৱা মুহূৰ্তকণ মোৰ বৰ ভাল লাগে সকলোৱে নাচি বাগি যি আনন্দ উপভোগ কৰে বিহুনাম বিয়ানাম ইত্যাদি গাই যি আনন্দ উপভোগ কৰে সকলোকে দেখি বৰ ভাল লাগে বিভিন্ন ধৰণৰ বিয়ানাম আমি বিয়াতেই শুনিব পোৱা যাওঁ যিবোৰ হয়তো আমি আগতে কেতিয়াও শুনি পোৱা নাই সুস্বাদো বিভিন্ন ধৰণৰ খাদ্য বিয়াত খাবলৈ পোৱা যায় তাৰ বাবেও আমি বহুত আনন্দ উপভোগ কৰোঁ বিভিন্ন ধৰণৰ পৰম্পৰা আমি বিয়াত দেখিবলৈ পাওঁ শিকিবলৈ পাওঁ জানিবলৈ পাওঁ তাৰ জৰিয়তে আমি নিজৰ সংস্কৃতিটোৰ কথা বেছিকৈ গম পোৱা যায় বিয়াত নিজকে ধুনীয়াকৈ সা ধুনীয়া সাজপাৰ পিন্ধি সজাই কৰাৰ তোলাৰ লগতে সকলোৰে লগত নৃত্য গীত কৰি সুস্বাদু খাদ্য খাই আমি সকলোৱে আনন্দিত হওঁ পৰিয়ালৰ সকলো মানুহ লগ খোৱা যায় তেনেদৰেও আমি বহুত উপভোগ কৰোঁ পানী তুলিবলৈ যোৱা দৰাৰ লগত যোৱা দৰাৰ লগত অলপ ধেমালি কৰা যেনে জোতা দৰাৰ জোতা লুকুৱা ইত্যাদি বিয়া মানে এক আনন্দ পৰিৱেশ সকলোৰে মনত এক আনন্দ আহি পৰে